হয় দাদা ক'ত আছে আপুনি হয় মই হিমাদ্ৰী লাহনে কৈছোঁ মোৰ পিক আপ আছিল দাদা অঁ মানে দাদা মোৰ হেৰি যোনটো দিছিলোঁ পিক আপ লোকেশ্যন সেইটো অকণমান চেঞ্জ কৰিব লগা হৈছে তাতে মানে হেৰি নোপোৱাৰ কাৰণে অলপমান অসুবিধা হোৱাৰ কাৰণে তাৰ পৰা গুচি আহিলোঁ মানে বেলেগ এটা পিকআপ লোকেশ্যনলৈ মই লোকেশ্যনটো আপোনাক তাতে দিছোঁ বাৰু আপুনি চাওকচোন এবাৰ হয় দাদা সেইটো সেইটো ৰোডৰ ফালে মানে বহুত বেছি জাম লাগি গ'ল দাদা

হয় হয় মই আপোনাক প্ৰথমতে দিছিলোঁ হেৰি আপোনাৰ মালিগাঁও দিছিলোঁ এতিয়া মানে মালিগাঁওটো নিদি পিনে মই সেই তিনি নম্বৰ গে'টৰ পৰা উঠিম বুলি ভাবিছোঁ দাদা

আপুনি তেনেকে এই মালিগাঁও নহৈ পিনে মানে মালিগাঁও এই ট্ৰেইন ষ্টেচনৰ সিফালেদি গৈ পিনে আপুনি ৰে'লৱে ষ্টেচনৰ সিফালেদি গৈ পিনে এই ভিতৰীয়া ৰাস্তাটো যে তাৰ পৰা আপুনি তিনি নম্বৰ গে'টলৈ ওলাই আহিব পাৰিব হয় মানে দাদা তাতে বহুত বেছি জাম থাকে আৰু বহুত বেছি জাম দেখিছোঁ মানে ইয়াৰ পৰা এই আপোনাৰ এই মালিগাঁও আদাবাৰী পৰাই বহুত বেছি জাম লাগি আছে দাদা সেইটো কাৰণে মানে পিক আপ লোকেশ্যনটো মই চেঞ্জ কৰি দিলোঁ ঠিকনাটো হয় আপুনি এতিয়া মই ৰিচেণ্টলি বৰ্তমান যোনটো দিছোঁ ঠিকনাটো সেইটোলৈ আহিব পাৰিবনে হয় দাদা তিনি নম্বৰ গে'ট হয় হয় হয় হয় দাদা মই পল্টন বজাৰলৈ যাম

আচ্ছা আপুনি প্লিজ আহকনা বেয়া নাপাব দেই দাদা মানে সেইফালে ইমান বেছি ট্ৰেফিক জাম পালোঁ যে মানে ট্ৰেফিকত ফ'চি যাব পাৰোঁ ন' সেইটো কাৰণে ভাবিলোঁ যদি আপুনি এইফালৰ পৰা আপুনিটো অলৰেডী মানে ইতিমধ্যে এটা হেৰিলৈ আহি আছে ন' পিক আপ লৈ এটা আহিয়ে আছে যিহেতু আপুনি তাতে ড্ৰপ কৰি পিনেহে মোক পাব সেইটো কাৰণে ভাবিলোঁ যে যদি আপুনি এতিয়া তিনি নম্বৰ গে'টৰ ফালে আহে তেতিয়া মোৰ সুবিধা হ'ব মানে দাদা হয় সময় বহুত ৰেহাই হ'ব দাদা বহুত বাছি যাব সময় আৰু মোক মানে পল্টন বজাৰ একদম এতিয়াই গৈ পাব লাগে ঐ ট্ৰেইন ধৰিব আছে দাদা

সেইটো কাৰণে আপুনি এতিয়া ক'ত পালেহি অঁ একো নাই দাদা আপুনি যদি কিবা এটা মিলাই দিম আৰু আহকনা আপুনি যিহেতু মালিগাঁও পালে আগৰ লোকেশ্যনটো হেৰিলে আহক আপুনি তিনি নম্বৰ গে'টৰ ফালে আহক হয় দাদা মিলাই দিম দাদা কিবা এটা মিলাই দিম কেনচেল নকৰিব দেই দাদা আহিব দেই ৰৈ আছোঁ নাইবা মোৰ মানে ট্ৰেইনটো মিছ হৈ যাব আকৌ হয় হয় ঠিক আছে দাদা প্লিজ আহিব দেই আৰু বেয়া নাপাব দেই দাদা অনুগ্ৰহ কৰি আহিব হয় দাদা হয় ঠিক আছে আপুনি সেই ঠিকনাটোলে আহি পালে এবাৰ মোক কল কৰি দিব মই তাতে আছোঁ বাৰু হয় মই তিনি নম্বৰ বাছ ষ্ট'পতে আছোঁ দাদা তথাপিও যদি আপুনি আহি পিনে মানে এবাৰ মোক কল কৰাতো বেছি ভাল বুলি ভাবোঁ মই তেতিয়া মই ওলাই আহিম বাৰু দেখা পাম আপোনাক হয় হয় এতিয়া একদম ঠিক ঠিকনাই দিছে দাদা ইয়াৰ পৰা মানে হেৰি নহওঁ নাযাওঁ মানে তাতে বহুত বেছি ট্ৰেফিক জাম আছিলে দাদা

ঠিক আছে দাদা আহিব দেই মই ইয়াতে ৰখি আছোঁ হয় দাদা ঠিক আছে দাদা ঠিক আছে আহি পালে কল কৰিব হয়